এখন বেংক একাউণ্ট খুলিবলৈ প্ৰথমতে লাগে ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড আৰু তেওঁৰ পাছপ'ৰ্ট ফটো তাৰপিছত তেওঁ ওচৰৰ যিখন গাঁৱত থাকে তেওঁ সেই গাঁৱৰপৰা ওচৰৰ যিকোনো বেংকৰ বেংক শাখাত যদি তেওঁ একাউণ্ট খুলিবলৈ যায় গতিকে প্ৰথমতে গৈ তেওঁ বেংকত একাউণ্ট অ'পেনিং ফৰ্ম বুলি এখন দিয়ে সেই একাউণ্ট অ'পেনিং ফৰ্মখন ল'ব লাগিব সেই একাউণ্ট অ'পেনিং ফৰ্মখনত প্ৰথমতে কোনটো শাখাত বা কোনটো বেংকত আমি একাউণ্টটো খুলিবলৈ গৈছোঁ সেই শাখাটোৰ নাম লিখিব লাগিব ডেটটো লিখিব লাগিব আৰু তাত যোনে একাউণ্ট খুলিছে তেওঁৰ নাম আৰু ঠিকনা সেইখিনি লিখিব লাগিব আৰু তেওঁৰ স্বাক্ষৰ লাগিব আৰু ফটো লগাব লাগিব ফটোৰ তলত তেওঁৰ স্বাক্ষৰ লাগিব আৰু তেওঁৰ লগত নথি পত্ৰ যিখিনি অনা হয় ভোটাৰ কাৰ্ড পান কাৰ্ড আৰু আধাৰ কাৰ্ড সেইকেইটা সেই ফৰ্মখনৰ লগত গাঁঠি আৰু আৰু এজন ইণ্ট্ৰডিউচাৰ মানে সেই মানুহজন সেই বেংকটোত একাউণ্ট থকা মানুহ এজনে তেওঁ যোনজনে একাউণ্টটো খুলিব তেওঁক চিনি পাওঁ বুলি এটা ইণ্ট্ৰডিউচ দিব লাগিব তেওঁৰ একাউণ্ট নাম্বাৰটো আৰু তেওঁৰ স্বাক্ষৰ এটা লাগিব ইমানখিনিয়ে এখন একাউণ্ট খুলিবলৈ প্ৰয়োজন হয়